আমি সৰুৰ পৰা ৰন্ধা বঢ়া কৰা প্ৰায়বিলাক আমি এলোমিনিয়ামৰ আৰু ষ্টীলৰ বস্তুৱেই ব্যৱহাৰ কৰোঁ মাটিৰো দুই এটা আমি ব্যৱহাৰ কৰোঁ মাটিৰ এল এলোমনিয়ামত ব্যৱহাৰ কৰা বা মাটিৰ জাতীয় আমি কেৰাহীত ব্যৱহাৰ কৰা খাদ্যবিলাক সোৱাদ অকণমান পাৰ্থক্য আছে মাটিৰ কেৰাহীত সিজোৱা ভাতকেইটা খাবলৈ সঁচাকৈ সোৱাদ আগদিনাতকৈ পাছদিনা কৰ্কৰা ভাতকেইটা আৰুহে সোৱাদ লাগে তাতে আকৌ ষ্টীলৰ ব বৰ্তনত বা এলুমিনিয়ামৰ বৰ্তনত সিজোৱা ভাতকেইটা সিমান হেৰি নহয় তেও আজিকালি আৰু কুকাৰতো সিজাইহে এই কুকাৰত সিজোৱা কেইটাতো গেছৰ বনি থাকে ভিতৰৰ ভাতকেইটা সিমান সোৱাদ নহয় তথাপিতো আমি আগতে খোৱা ভাতকেইটাৰ লগত নিমিলে আমি আগতে জুইত ৰান্ধোঁ আজিকালি গেছত হ'ল এইবিলাক কৰোঁতে আমি খোৱা বাচন বৰ্তনবিলাক ব্যৱহাৰ কৰামতে আমি খুব চাফা কৰিছিলোঁ আগতে খুব ঘঁহি মেলি কলাবিলাক এৰোৱাও ভিতৰখনো আমাৰ বাহিৰতকৈ আমি ভিতৰখন বেছিকৈহে কলা হয় কাৰণ আমাৰ তেতিয়া পাগ মাৰি মাৰোঁ অকল সেই জুই ধোঁৱাবিলাক সোমায় তাতে কলডিল পচলা এইবিলাক খাওঁ আমাৰ কেৰাহীবিলাক চৰুবিলাক বেছিহে কলা হয় বাহিৰতকৈ ভিতৰখন বেছি কলা হয় কিন্তু খোৱাৰ বস্তুখিনি আমি খাই সোৱাদটো তেতিয়া বেছি পাইছিলোঁ কাৰণ তেতিয়া আমি খাৰজাতীয় বস্তুবোৰ পাইছিলোঁ তাত খাবলৈ ভাল লাগিছিলে খোৱাটো আমাৰ খুব শুদ্ধ হৈছিলে এতিয়া দৰে এই গেছত বনোৱা আৰু ষ্টীলৰ বৰ্তনত বনোৱা এলোমনিয়ামত বনোৱাতকৈ তেতিয়াবিলাক মাটিৰ বৰ্তনৰ সোৱাদটো বেছি ভাল আছিল